আচুচ জেন্থফোন মেক্স প্ৰ' এম টুৰ যদি আমি টেকনিকেলি ইয়াৰ নিগটিভ নিগেটিভ চাইডটো চাওঁ তেন্তে দেখা পাম যে ইয়াৰ যিটো চাৰ্জাৰ চাৰ্জাৰ প্ৰব্লেম আছে লগতে অতি শ্ল' চাৰ্জ হয় আৰু আমি যদি চাওঁ এই মোবাইলটোত কিন্তু স্ক্ৰীণশ্বটৰ সুবিধা নাই স্ক্ৰীণ ৰেকৰ্ডৰিঙৰ সুবিধা নাই নেটৱৰ্ক নেটৱৰ্কৰ স্পীড লিমিটৰ কোনো সুবিধা নাই কিমান স্পীড মোবাইলটো চলিছে কিমান স্পীটৰ ইয়াৰ নেটৱৰ্ক অৰ্থাৎ ইন্টাৰনেট খৰচ হৈছে তাৰ কোনো হিচাপ এই মোবাইলটোত আমি নেপাওঁ তাৰ কাৰণে এক্সট্ৰা এপ ডাউনলোড কৰিব লগা হয় আৰু লগতে ইয়াৰ যিটো ষ্টৰেজ ষ্টৰেজৰ পৰিমাণটো যদিও খুব ভাল কিন্তু মেমৰী কাৰ্ড ইয়াত সংলগ্ন কৰিব পৰা নেযায় গতিকে ইয়াৰ নিগেটিভ চাইডখিনি এইখিনি